অঁ সকলোবিধৰে শাক চব্জি পোৱা যায় এ যেনে জালি কোমোৰা তাৰ পৰা জিকা সকলো লেচে লেচেৰা মাহ বডি মাহ যে লেচেৰা মাহ এইবিলাক সকলো পোৱা যায় ৰঙালাও মিঠালাও অঁ সেইবোৰ সকলোৱে ৰাখিছোঁ অ আমাৰ এই মই গুৱাহাটীতে থাকোঁ অঁ লোকেলো আছে বেলেগৰ পৰাও আনে মানে অনা মানুহে আনি দিয়ে আৰু অঁ অঁ অঁ সেইটো হয় বাৰু নিজৰবোৰ সাৰ চাৰ নিদিওঁ যেনেবা বেলেগৰ পৰা অনাবোৰ ইমান ক'ব নোৱাৰো নিজৰ যেনেকৈ জলকীয়া এইবিলাক হেৰি মিঠালাও এইবিলাক কিছুমান চব্জি নিজেই লগোৱা যায় লাও চাও তাৰ পিছত মই মৰীচিয়া শাক এইবিলাক নিজে কৰা যায় হেৰি এইবোৰত অঁ মৰীচিয়া শাক যেনে চাৰিডালত দছ টকা তাৰ পিছত আকৌ এইয়া পানীলাও মানে কোমোৰা জালি পানীলাও আৰু সেইবোৰ ত্ৰিছ টকীয়া মানে জোখৰ লাও কিছুমান ডাঙৰ হ'লে ডাঙৰ দাম তাৰ পাছত মিঠালাও পিছকৈ কটা যায় তাৰপাছত দছ টকাকৈ এনেকৈ কৰা যায় এনেই কেই মানে ঘৰৰ পৰা লগাওঁতেতো ডাঙৰ গোটাকেই যায় তাৰ পিছত এনেই পিছ কেই কাটি বিক্ৰী কৰা যায় কমেও বাৰ তেৰ পিছ ওলায় অঁ ঠিক আছে আপুনি আহিব দিয়ক ঠিক আছে অঁ